বেংক প্ৰতিষ্ঠানৰ যোগেদি মানুহে নিজৰ অধিক কষ্টৰে অৰ্জন কৰা ধন সুৰক্ষিতভাৱে জমা কৰি ৰাখিব পাৰে আৰু যেতিয়া মানুহৰ দৰকাৰ হয় তেতিয়া বেংকৰ জৰিয়তে মানুহে এই ইয়াত জমা ৰখাৰ ধন অন্য মানুহক ঋণ হিচাপে দিয়া হয় যেতিয়া কোনোবা এজন মানুহে নিজৰ অতি কষ্টৰে চাকৰি কৰি উপাৰ্জন কৰা ধন যেতিয়া বেংকত জমা কৰি ৰাখে তেতিয়া তেনে বা পইচা অবাবত খৰচ হোৱাৰ সমস্যাৰপৰা বঞ্চিত থাকে আৰু লগতে ঘৰত চোৰ সোমাই সেয়া পইচা চৰি হোৱাৰ কোনো ধৰণৰ সমস্যা নাথাকে আৰু সময় সাপেক্ষে যেতিয়া আমাক প্ৰয়োজন হয় বেংকে তাত থকা জমা পইচা ঋণ হিচাপে আগবঢ়ায় যেনেকৈ নতুনকৈ ঘৰ বনাবলৈ হ'লে ঘৰ বনোৱাৰ বাবে আমি বেংকৰপৰা ঋণ ল'ব পাৰোঁ আৰু লগতে ঘৰ কিনাৰ বাবে আমি ঋণ ল'ব পাৰোঁ আৰু কোনোবাই যদি নতুনকৈ ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেনেহ'লে সেই এটা ব্যৱসায় আৰম্ভ কৰাৰ ক্ষেত্ৰতো বেংকে আমাক ঋণ প্ৰদান কৰি সহায় কৰে আৰু কাৰোবাৰ যদি ল'ৰা ছোৱালীয়ে উচ্চ শিক্ষা গ্ৰহণৰ বাবে অন্য ঠাইত যাব বিচাৰে বা শিক্ষা উচ্চশিক্ষা অৰ্জনৰ বাবে কাৰোবাৰ যদি টকাৰ অসুবিধা হয় তেনেহ'লে সেই ক্ষেত্ৰতো বেংকৰপৰা ঋণ পোৱা যায় আৰু আজিকালি আপোনাৰ চিকিৎসা ব্যৱস্থাৰ বাবেও বেংকৰপৰা বিভিন্ন সময়ত বিভিন্নজনে বিভিন্ন ধৰণৰ ঋণ ল'ব পাৰে আৰু ইয়াৰ ফলত কি হয় মানুহৰ জীৱন যাপনৰ ক্ষেত্ৰত বহুতো ক্ষেত্ৰত সহায় হয় আৰু জীৱন উন্নত কৰে বেংকৰ ঋণ আৰু বিনিয়োগৰ ফলত ৰাজ্যত তথা দেশত ব্যৱসায় উন্নত হয় উদ্যোগ উন্নত হয় বেংকৰ ডেবিট কাৰ্ড তাৰ পিছত চেক অনলাইন পে'মেণ্টৰ সুবিধা দিয়ে যাৰ যোগেদি মানুহে সুৰক্ষিতভাৱে পইচাৰ আদান প্ৰদান কৰিব পাৰে আৰু অন্য ক্ষেত্ৰত ইঞ্চুৰেঞ্চ তথা যাক অসমীয়াত বীমা বুলি কোৱা হয় বীমা হৈছে এনেকুৱা এটা ব্যৱস্থা য'ত মানুহে আগতেই বীমা কোম্পানীলৈ ধন দিয়ে প্ৰিম তাক প্ৰিমিয়াম বুলি কোৱা হয় আৰু বিপদ বা অন্যান্য যদি কাৰোবাৰ এক্সিডেণ্ট হয় দুৰ্ঘটনা ঘটে তেওঁলোকে সেই টকা লাভ কৰে এই বীমাৰ যোগেদি মানুহে সময় সাপেক্ষে আৰ্থিক সহায় লাভ কৰে ইয়াৰ বীমা বীমা কৰাৰ কেইবাটাও উপকাৰ আছে সেইটো হৈছে যে অকস্মাতে মাতে আমাৰ যেতিয়া আমি কোনো ধৰণৰপৰা প্ৰস্তুত নাথাকোঁ যদি আমি কোনো বিপদৰ সন্মুখীন হওঁ ধৰক স্বাস্থ্যৰ ক্ষেত্ৰত দুৰ্ঘটনা যদি দুৰ্ঘটনা ঘটে বা বা প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হয় যদি অসুবিধাৰ সন্মুখীন হয় তেনে ক্ষেত্ৰত বীমা কোম্পানীয়ে ক্ষতি পূৰণ কৰিবলৈ মানুহক টকাৰ যোগান ধৰে বীমা আগতেই বীমাটো কৰি থ'লে মানুহে কোনো ধৰণৰ চিন্তা নথকাকৈ কামখিনি কৰি যাব পাৰে আৰু বিপদৰ সময়ত আৰ্থিক সাহায্যও লাভ কৰিব পাৰে ইয়াৰ ফলত মানুহৰ ভৱিষ্যতটো সুৰক্ষিত হয় এতিয়া আজিকালি চিকিৎসা ব্যৱস্থাৰো খৰচ চিকিৎসা ব্যৱস্থাৰ বহুত দামী হৈ গৈছে ইয়াৰ ফলত মানুহৰ বহুতো খৰচ বৃদ্ধি হয় কিন্তু যদি আমি হেল্থ ইঞ্চুৰেঞ্চ অৰ্থাৎ নিজৰ স্বাস্থ্যৰ বীমা কৰাই থওঁ তেনেহ'লে এই খৰচৰপৰা ৰেহাই পোৱা যায় আৰু ইয়াৰ লগতে গাড়ীৰ বীমা ঘৰৰ বীমা ইত্যাদিৰ যোগেদিও আমি বিভিন্ন ক্ষেত্ৰত বহুতো সুবিধা লাভ কৰিব পাৰোঁ